অঁ হেৰি আপুনি আৰু মোক অলপ হেল্প কৰি দিব লাগে হেল্প মানে কি মই আমাৰ এৰিয়াৰ অসমৰ বিশেষকৈ মানে কিছুমান হিষ্টৰিকেল প্লেচ বা হেৰি মানে ঠাই চাব বিচাৰোঁ মানে ৰিমাৰ্কেবোল কি কি ঠাই আমি চাব পাৰোঁ ভালদৰে সেইবিষয়ে অলপ কওকচোন

অঁ আচ্ছা অঁ আচ্ছা অঁ অঁ অঁ অঁ অঁ অঁ অঁ

বিচাৰে মানে

অঁ তাৰমানে হেৰি বস্তুটো মোক মানে এনে ক'লে যে সেইখিনিতো চামেই মানে লোকেল কালচাৰ এণ্ড ট্ৰেডিচন মানে এইখিনিৰ ওপৰত মানে অলপ মই জানিব ইচ্ছা কৰিছোঁ তেনেকুৱাকৈ যাতে যি আচ্ছা আচ্ছা অঁ অঁ আচ্ছা অঁ অঁ

হওক তেন্তে সেইবিলাক আৰু এই হেৰি বাগৰুম্বা বুলি কওঁতে মই মানে শুনিছোঁ আৰু বাগৰুম্বাটোতো বড়োবিলাকৰ হেৰি সেইটো মানে কালচাৰেল হেৰি আৰু বাকী মই এনেই শুনিছিলোঁ গোৱালপাৰা ফালতো তেনেকুৱা গোৱালপৰীয়া এই হেৰি আছে এই কিবা ঢাক অঁ আচ্ছা আৰু সেই হেৰিবিলাকৰ সেই আপোনাৰ সেই মিৰি ৰা ৰাভাবিলাকৰ আৰু কিবা বাথৌ বাথৌ বাথৌ হেৰি আছে অঁ অঁ বাথৌটো বড়োৰ আচ্ছা আচ্ছা অঁ কাৰ্বিবিলাকৰো কিবা এটা হেৰি কা অঁ সেইটো

অঁ সেইটোতো ট্ৰেডিচনেলি চলি থাকে এতিয়া ধৰক বৰপেটা বৰপেটা মই শুনিছোঁ বৰপেটাতো এনেকুৱা বৰপেটাৰ সেই হেৰি আমাৰ ফাকুৱাৰ সময়ত হোলিৰ সময়ত ট্ৰেডিচনেলি কিবা হেৰি গোসাঁই ঘূৰুৱা কিবাকিবি এনেকুৱা হেৰি শুনিছিলোঁ গতিকে আচ্ছা হেৰি আচ্ছা হেৰি বৰপেটা আৰু জগন্নাথৰ হেৰিটো অঁ অঁ অঁ আচ্ছা ঘূনুচা ঘূনুচা যাত্ৰা মানে চব হেৰিৰে মানে আমাৰ এই ধৰক অসমৰ কথাও যদি চিন্তা কৰা হয় অসমৰো বিভিন্ন জাতি জনগোষ্ঠীৰ কালচাৰ বা ট্ৰেডিচন কিছুমান সম্পূৰ্ণ বেলেগ বেলেগ তাৰমানে হেৰিবিলাক অঁ অঁ অঁ আচ্ছা অঁ ঠিক আছে তেতিয়াহ'লে এবাৰ অঁ মই আকৌ লগ পালে মই আৰু অলপ ডিটেইলচ শুনিম দিয়ক হা